অসমত কঠিত মূল ভাষাবোৰ হৈছে অসমীয়া বাংলা নামনি অসমত নলবৰীয়া গোৱালপৰীয়া আদি বিভিন্ন ধৰণৰ জাতি জনজাতিয়ে যেনে মিচিং ৰা মিচিংসকলে মিচিং ভাষা ৰাভাসকলে ৰাভা বড়োসকলে বড়ো ভাষা ইত্যাদি তেনেকুৱা সেই ধৰণৰ ভাষা আৰু এইবোৰ লাহে লাহে উন্নতিত হৈছে ভাষাৰ উন্নতি হৈছে সেয়াই